অঁ হয় জনাওকচোন অঁ কেনেকৈ অঁ নিশ্চয় চেষ্টা কৰিম বাৰু আপোনাৰ লগাৰো হ'ব পাৰে ধেমালিও কৰিব পাৰে কোনোবাই অঁ কিমান মানে কিমানবাৰমান আহিছে বাৰু অঁ অঁ ঠিক আছে বাৰু আপুনি মোক নাম্বাৰটো জনাব পাৰিব নেকি বাৰু

অঁ নিশ্চয় নিশ্চয় নিশ্চয় অঁ নিশ্চয় বাৰু আপুনি আপোনাক সহায় কৰিম আপুনি মানুহজনৰ ওপৰত মানুহজন মানে কিমান বয়স হোৱা যেন লাগিছে মানে বেছি বয়সীয়াল যেন লাগিছেনে সৰু বয়সৰ যেন লাগিছে অঁ অঁ আৰু মানে কে কে কিমান দিনৰ পৰা আহি আছে বাৰু অঁ অঁ ঠিক আছে বাৰু ঠিক আছে অঁ ঠিক আছে বাৰু আপুনি থানালৈ আহিব আহি পেলাই কমপ্লেইন্ট এখন দি যাব অঁ বাৰু বাৰু ঠিক আছে আপুনি থানালৈ আহক দৰ্খাস্ত এখন লিখি আনিব দি দিব এজাহাৰ এখন বাৰু আমি তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিম নিশ্চয় থেংক ইউ ৱেলকাম